চৰকাৰী আঁচনিসমূহ যেনে বৃদ্ধ আঁচনি অৰুণোদয় আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি আৰু আয়ুস্মান ভাৰত নিযুত মাইনা আঁচনি নিবনুৱা আঁচনি আৰু জল জীৱন মিছনৰ আঁচনি আদি কৰি বহুত আঁচনি আছে বৃদ্ধ আঁচনিটোৰ দ্বাৰাই মই বৃদ্ধ পেঞ্চন পাই ঔষধ পাতি আনি খাই বহুত স্বাৱলম্বী হৈছোঁ আৰু তেনেদৰে অৰুণোদয় আঁচনি দ্বাৰাই গাঁৱৰ বোৱাৰীসকলে ল'ৰা ছোৱালী কিতাপ পত্ৰ যোগান ধৰা আদিকে কৰি স্কুলৰ ফিজ পাতি দিওঁ বহুতখিনি অসুবিধাৰ পৰা উপকাৰ হৈছে আৰু ইণ্ডিয়া আৱাস যোজনা আঁচনিৰ জৰিয়তে আমি ভালদৰে থাকিবলৈ এটা ঘৰ পাইছোঁ তাৰ লগতে শৌচ পেচাবৰ বাবেও লেটিন এটা দিছে শৌচাগাৰ এটা আৰু তেনেদৰে উজলা আঁচনিটো আমি ৰন্ধন গেছ পাই আমি মহিলাসকলে ৰন্ধা বঢ়া কৰাত বহুতখিনি সুবিধা হৈছে আৰু নিবনুৱাসকলেও দুই লাখ টকাৰে এটা কাম কৰি তেওঁলোকেও যিকোনো এটা ব্যৱসায় বাণিজ্য কৰি লাভৱান হৈছে নিজে চলিবলে আৰু নিযুত মাইনা আঁচনিৰ জৰিয়তেও ল'ৰা ছোৱালীবিলাকে নিজৰ খৰচ নিজেই কিতাপ পত্ৰ ফিজ পাতি আদিকে কৰি পঢ়িবলৈও তেওঁলোকৰ বহুতখিনি সুবিধা হৈছে আৰু বিধৱা আঁচনিতো বিধৱা মহিলাসকলে সেই টকাৰে তেওঁলোকৰ ঘৰখন চলাইছে ল'ৰা ছোৱালী কিছু পৰিমাণে হ'লেও খোৱা বোৱা পঢ়া শুনাত খৰচ কৰিবলে অলপ সা সুবিধা পাইছে জলজীৱন আঁচনিৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী ৰাইজে পাইছে প্ৰত্যেক ঘৰে ঘৰে পানী বিশুদ্ধ পানী খাবলৈ পাইছে গাঁৱৰ সকলো পৰিয়াললৈ বিশুদ্ধ খোৱা পানী খাবলৈ যোগান ধৰা হৈছে এইদৰেই আমি সকলোবিলাক সা সুবিধা গ্ৰহণ কৰি আছোঁ